মই হাঁহ কুকুৰাবিলাকক সৰুৰ পৰাই ভালদৰে যত্ন লওঁ পোৱালিবিলাকক হাঁহ পোৱালিবিলাকক গঁড়ালতে বান্ধি ৰাখোঁ সিহঁতক ড্ৰিংকাত পানী দিওঁ চাফা পানী দিওঁ তাৰপিছত কিনা দানা ইউজ কৰোঁ সিহঁতৰ কাৰণে কিনা দানাটো খুৱাই থাকোঁ প্ৰায় পোন্ধৰ বিছ দিনলৈকে মই কিনা দানা ব্যৱহাৰ কৰিয়েই ড্ৰিংকাত পানী দিয়ে মই সিহঁতক গঁৰালৰ ভিতৰত আপডাল কৰি থাকোঁ কুকুৰা পোৱালিবিলাকক পোন্ধৰ দিন হোৱাৰ পাছত চকুত দৰৱ দিওঁ চকু কাৰণ সিহঁতৰ আজিনা উঠে পোৱালিটো ডাঙৰ হোৱাৰ লগে লগে চকুত আজিনা হৈ যায় সিহঁতক চকুত মই দৰৱ দিওঁ তাৰ পাছত গঁড়ালতে সিহঁতক বান্ধি ৰাখোঁ বাহিৰত মানে চ বাহিৰত চৰিবলে নিদিওঁ গঁৰালৰ ভিতৰতে পানীও দিওঁ তাৰপৰা দানাবিলাক গঁড়ালৰ ভিতৰতে দি ৰাখোঁ গঁড়ালটো ধৰা চাফ চিকুণ কৰি ধৰক পানী দিয়া ড্ৰিংকাৰবিলাক চাফ চিকুণকে ধুই মেলি তাত চাফা পানী দিওঁ পৰিষ্কাৰ পানী দি ৰাখোঁ তাৰপিছত কিনা দানাটো দি থাকোঁ তাপা সেই কুকুৰা পোৱালিবিলাকক সেই সৰু সৰু ধৰা খুন্দু যিটো চাউল সেই চাউলটো দি থাকোঁ প্ৰায় এমাহ পৰ্যন্ত গঁড়ালৰ ভিতৰতে সিহঁতক ধুনীয়াকে যত্ন কৰি ৰাখোঁ হাঁহ পোৱালিবিলাকক কাৰণ সিহঁতে হাঁহ পোৱালিবিলাক পানীত পানী নাপালে সিহঁতি থাকিব নোৱাৰে ধৰা সেইকাৰণে ডাঙৰ ড্ৰিংকাৰবিলাকত পানী দি সিহঁতক সাঁতোৰা ব্যৱস্থা কৰি ৰাখোঁ গঁড়ালৰ ভিতৰত তাৰপিছত যেতিয়া এমাহ ডেৰমাহ হৈ যায় সিহঁতক বাহিৰত অকমান চৰিবলে দিওঁ বাহিৰত চৰাৰ ব্যৱস্থাটো কৰোঁ তাত দানা দানা পানী মই গঁৰালৰ ভিতৰত থাকিলে দানা পানীটো মই গঁৰালৰ ভিতৰতে দিওঁ বাচনবিলাক পৰিষ্কাৰকে ধুই কুকুৰাবিলাকক পোন্ধৰ দিনৰ মূৰত ধৰা চকুৰ আজিনা হোৱাৰ কাৰণে যি দৰৱ দিওঁ আকৌ তিনিমাহৰ মূৰে মূৰে মই বেজি দি থাকোঁ বেজী দিওঁ বেজি তিনিমাহৰ মূৰে মূৰে প্ৰত্যেকে পোৱালি হওক ডাঙৰবিলাকক বেজী দি দি থাকোঁ কাৰণ সিহঁতৰ বত বতৰ হেৰি অনুসৰি সিহঁতৰ বেমাৰবিলাক হৈ থাকে ধৰা কুকুৰাবিলাক কুকুৰা জুপ মৰা অকল পানী খাই থাকে তেনেকে বহুত কুকুৰা মৰি যায় ধৰা মোৰ তেনেকে যোৱা বছৰ তাৰ আগবছৰ বহুত কুকুৰাৰ দৰৱ নিদিয়াৰ ফলত বেজী নিদিয়াৰ ফলত বহুত কুকুৰা মোৰ মৰিছিলে কিন্তু এইবাৰ মই এই বছৰটোত মই কুকুৰাবিলাকক ভালদৰে যত্ন লৈছোঁ হয় পোৱালি ওলোৱাৰ লগে লগে চকুত দিয়া দৰৱটো দিওঁৱেই তাপা সিহঁতৰ দানা পানীবিলাক মই ভালদৰে দি আছোঁ হাঁহ পোৱালিবিলাকক হাঁহবিলাকক সেই গঁড়ালৰ ভিতৰতে বাচনবিলাক ধৰা ডাঙৰ বাচনত পানী দিওঁ কমকে পানী দি পোৱালিবিলাকক তাতে সাঁতোৰাৰ ব্যৱস্থা কৰি থাকোঁ কাৰণ হাঁহবিলাক এমাহত পানীত চৰিবলে বিচাৰে সিহঁতক মই গঁড়ালৰ ভিতৰতে ধুনীয়াকে পানী দি পিনে এঘণ্টা বা দুঘণ্টা সময় সেই পানীত চৰিবলে চৰাৰ ব্যৱস্থা কৰি দিওঁ তাৰপিছত যেতিয়া এমাহ হৈ যায় আৰু এমাহ ধৰা দেৰমাহ হোৱাৰ পাছত মই বাহিৰত অলপ দেৰি চৰাওঁ চৰুৱা পাছত ভিতৰত আকৌ বান্ধি ৰাখোঁ বান্ধি ৰখাৰ লগে লগে দানা দিওঁ দানা পানী পৰিষ্কাৰকে দিওঁ বাচনবিলাক ধুই মেলি পৰিষ্কাৰকে খাব দানা পানী যোগান ধৰোঁ তাৰপিছত কুকুৰাবিলাকেও সেই তেনেকৈয়ে যত্ন লোৱা হয় কুকুৰা কাৰণ ফাগুন মাহ অহাৰ লগে লগে বতাহ বলে ধৰা সেই বতাহত হেৰিয়াত ফাগুন মাহটোত কুকুৰা হাঁহ কুকুৰাবিলাকৰ বেছি হেৰি হয় বেমাৰ আজাৰে বেছি হয় সিহঁতি ধৰা কণী উমনি দিলেও পোৱালি ওলালেও মানে চকু আজিনা হ'ব সিহঁতি জুপ মাৰি বহুত কুকুৰা হেৰি কুকুৰা মৰে এই মাহ অনুসৰি সিহঁতক বেজি দৰৱ দি থকা হয়

কুকুৰা কুকুৰাবিলাকক পোৱালি ওলোৱাৰ সেই পোন্ধৰ দহ পোন্ধৰ কুকুৰাবিলাকো সেই এমাহমান মই মাকৰ লগতহে গঁৰালতে বান্ধি ৰাখোঁ তাৰপাছত চৰিবলে দি দিওঁ কাৰণ কুকুৰা লোকেল কুকুৰাই লোকেল কুকুৰা বাহিৰত চৰি মেলি চৰি লেও অলপ দানা পানী অকমান কমাই দিওঁ বাহিৰত যেতিয়া চৰিবলে দিয়া হয় সিহঁতি চৰিয়ে ধৰা ভাল পায় পোক পতংগ খাই মেলিয়ে ভাল পায় কিন্তু সিহঁতক মানে মই তেনেকে চৰিবলৈ দিওঁ সিহঁতক যেতিয়া চৰিবলে এৰি দিওঁ তাহাঁতক ৰাতিপুৱা সেই মেলাৰ আগমুহূৰ্তত দানা দিওঁ দানা মানে কি আৰু কিনা দানা অলপ ছটিয়াই দিওঁ তাৰপিছত চাউল যি পাওঁ তাকে দিওঁ আৰু কুকুৰাক হাঁহবিলাকক ৰাতিপুৱা সেই দানাটো দি মেলি দানাটো দিয়াৰ পাছত মেলি ৰাখোঁ আকৌ এতিয়া পানী নহ'লেতো হাঁহ নচৰে ঘনাই ঘনাই ঘৰলৈকে আহি খাবৰ কাৰণে তাৰ কাৰণে কি কৰোঁ দুপৰীয়াও সিহঁতৰ কাৰণে দানাটো ব্যৱহাৰ কৰোঁ দুপৰীয়া মই ভাতটো দিওঁ ভাত তোঁহৰ লগত দিওঁ তাৰপিছত তোঁহ পানীটো দিওঁ পানীটো লাগিবই সিহঁতৰ পানী নাপালেটো হাঁহ ধৰা চৰিবলে দিগদাৰ হয় কুকুৰাই ধৰা য'তে ত'তে চৰি মেলি হাঁহটো আকৌ পানীটো দৰকাৰ হয় নহ'লে পুখুৰী হেৰিয়াত পৰি চৰিবলে বিচাৰে সেইকাৰণে পানীটো সিহঁতৰ কাৰণে ডাঙৰ বাচনত ৰাখি ৰাখি দিওঁ গঁড়ালত নহ'লে যিকোনো ঠাইত ডাঙৰ বাচনৰ পানীটো পানী ষ্ট'ক কৰি ৰাখোৱা যাতে হাঁহে টুক টুকাব পাৰে হাঁহবিলাকো তেনেকে ৰাখোঁ কিন্তু কুকুৰাৰ মানে কুকুৰা কি হয় আৰু বেছি বেজি নিদিলে সিহঁতৰ বেমাৰটো এঘৰত বেমাৰটো হোৱাৰ লগে লগে মানে কাষৰ ধৰা কুকুৰাটো একে জেগাতে চৰি থকা নহয় সিহঁতে ইঘৰে সিঘৰেতো যায় ধৰা সেই বেমাৰটো যিটো বেমাৰ লাগে ধৰা বেমাৰটো এজনী গাত লাগিবলে হ'লে গোটেইখনেৰে গোটেইখনেৰে হৈ যায় সেইকাৰণে কুকুৰাবিলাকক মই তিনি মাহৰ মূৰে মূৰে বেজিটো দি ৰাখোৱে এতিয়া মই প্ৰায় এমাহৰ আগত বেজিটো দিছোঁ আজি এই মাহটো এদি দুমাহ আৰু নেক্সট মাহত মই বেজি কুকুৰাৰ বেজিটো বেজি দিম আৰু নহ'লে বেজী নিদিলে সিহঁতৰ মানে কাৰণ মই এবাৰ মোৰ ভুলৰ কাৰণে মোৰ কুকুৰা মানে বহুত কুকুৰা মৰি থাকিছিলে বেয়াও লাগিছিলে মোৰ নিজৰ ভুলৰ কাৰণে মই কৰিছিলোঁ কিন্তু এইবাৰ তাৰ পিছৰবাৰৰ পৰা মই কুকুৰা হাঁহ মানে ভালদৰে যত্ন লৈছোঁ আৰু বেজি দিওঁ তাৰপিছত পানী সিহঁতৰ খাদ্যবিলাক ভালদৰে মই দি থাকোঁ যতন লওঁ আৰু বস্তু এটা পুহিবলৈ ধৰা কষ্ট কৰিবই লাগিব ঠিক সেইটো ব্যৱস্থা মই লৈছোঁ আৰু কাৰণ সিহঁতক লৈয়ে মই মোৰ জীৱিকাটো জীয়াই মোৰ জীৱিকা যিহেতু হাঁহ কুকুৰা পোহাই সেইকাৰণে সিহঁতৰ যত্ন ভালদৰে মই লৈছোঁ কুকুৰা এতিয়া কুকুৰা ধৰে ধৰা কুকুৰাবিলাকৰ ওচৰলে যাব নোৱাৰে গোটেই গা খজুৱতি হয় সেই হোমি দৰবো মই ব্যৱহাৰ কৰোঁ কুকুৰা উমনি দিলে গঁড়ালত মই স্প্ৰে সেই হোমিত দৰৱটোৰ কথা নাজানিছোঁ ধৰা নামটো নাজানিছোঁ মই কিন্তু সেই হোমি বোলা বস্তুটোৰ কাৰণে মই স্প্ৰে কৰোঁ গঁড়ালটো ভালদৰে চাফ চিকুণ সাৰি সাৰি মানে চাফ চাফা কৰি পিনে তাৰ হোমি দৰব ইউজ কৰোঁ হোমি নহ'বৰ কাৰণে যাতে গঁৰাল সোমাব নোৱাৰি গা খঁজুতি হয় কিন্তু মোৰ মই মানে সেই সেইটোও ভালদৰে ভালদৰে লৈছোঁ আৰু যাতে কুকুৰা কণী পাৰিলেও কণী আনিবলে কণী আনিবলে গ'লে যাতে গাত খজুৱতি নহয় তাৰ যত্নও লৈ আছোঁ তাকে মই এনেদৰেই পোহপাল দি আছোঁ মোৰ হাঁহ কুকুৰাবিলাক যত্ন লৈ আছোঁ আৰু যিমান পাৰোঁ কাৰণ জীয়াই থাকিবলৈ হ'লে কিবা এটা নহয় কিবা এটা কৰিব লাগিব মই হাঁহ কুকুৰাখিনিক লৈয়ে জীৱিকাটো জীৱিকা কৰি নিজৰ জীৱিকাটো অৰ্জন কৰিছোঁ যেতিয়া ভালদৰে যত্ন তেনেদৰে লৈ আছোঁ আৰু